হেল্ল'

অঁ শুনিছোঁ অঁ এইটো বাৰু অনামিকা মেকআপৰ পাৰলাৰত লাগিছে নে মোৰ এই দহ তাৰিখে বিয়া এখন আছিলে তাৰ বাবে মানে মেকআপৰ প্ৰয়োজন আছিল হয় সেইটোৱে তাৰ বাবে মানে মোক মেকআপৰ প্ৰয়োজন আছিলে আপুনি আহিব নে মই যাব লাগিব বাৰু ঠিক আছে তেতিয়া আপুনি আহি পিনে মোক কৰি দিব আচ্ছা ড্ৰেছো লাগিব হয় হয় এইটো দহ তাৰিখ শনিবাৰ পৰিছে তিতাবৰ